কুকুৰা ভালে থাকিবলৈ এ এণ্টিবায়'টিক দিব লাগিব আৰু আৰু চাফা কৰি ৰাখিব লাগিব গৰম পানী দিব লাগিব কেঁচা বাহ গুৰৰ পানী বা হালধি খালেও কিছুমান ভাল হয় বুলি কয় হাঁহ কুকুৰা আৰু হাঁহৰ সাধাৰণতে ৰোগ সিহঁতৰ পাখি ভাগি যোৱা ডিঙি হেৰি ভাগি যোৱা আৰু ঠেং লেঙেৰা হোৱা তেনেকুৱাবিলাক ৰোগ হয় আৰু কিছুমান জোপোকা লাগি থাকে এনেকে সিহঁতৰ কিছুমান ৰোগ হয় সৰুতে চকুত আজিনা উঠা তেনেকুৱাবিলাক বেমাৰ হয় আৰু কিছুমান চুচুৰি বা ডিঙি ঠৰঙা লগা তেনেকুৱাবিলাক বেমাৰ হয় আৰু হাঁহো তেনেকৈ ধৰি লওক ভৰি লেঙেৰা হৈ যোৱা পাখি ভাগি যোৱা ডিঙি মোটোক খাই যোৱা আৰু তেনেকৈ জোপোকা মাৰি থকা তেনেকুৱাবিলাক হয় আৰু সিহঁতক আৰু তেনেকৈ ধৰি লওক গৰম পানী বা যিয়ে নহ'লেও ভেকচিন দিলেও সেইটো টাইমত ভাল নহয় প্ৰথম অৱস্থাতে সিহঁতক ভালকৈ থ'ব লাগিব ৰাতিপুৱা ধৰি লওক হাঁহ বা কুকুৰা ৰাতিপুৱা সোনকালে মেলি দিব নালাগিব আৰু বেলি ওলোৱাৰ পিছত মেলি দিলে মানে হাঁহ কুকুৰা অলপমান মেলি দিলে মানে টনকীয়াল হয় আৰু তেনেকৈ গৰম পানী সৰুতে পোৱালিবিলাক গৰম পানী বা এনেকুৱা হালধি পানী কিছুমান দিব লাগে বুলি কয় আগৰ মানুহবিলাকে আৰু কিছুমান ধৰি লওক গুড়ৰ পানী খালেও কিছুমান হাঁহ কুকুৰা ধৰি লওক সৰুতে ভাল হয় বুলি কয় ডাঙৰ হ'লেও সিহঁতক ভাল ধৰণে ভেকচিন দিব লাগিব তাৰপিছতহে বিকিব পৰা হয় আৰু কুকুৰা সাধাৰণতে বেমাৰ ৰোগবিলাক একেই বুলি ক'ব পাৰি কণী পাৰি থকা অৱস্থাটো কিছুমান কুকুৰা ধৰি লওক উমনি বাঁহতেই মৰি যায় আৰু কিছুমান ধৰি লওক চৰি থাকোঁতেই তাহাঁতৰ বেমাৰ হয় জলকা মাৰি থাকে আৰু হাঁহো তেনেকৈ পানীত চৰি থকা অৱস্থাতেই কিছুমান মৰি থাকে কিছুমান ধৰি লওক ঘৰ গঁৰালৰ ভিতৰত সোমাই থকা অৱস্থাটো মৰি থাকে তাক স্বাস্থ্য ভাল হৈ থাকিবলেও কিছুমান ধৰি লওক এইবোৰ চাউল আৰু তাৰ লগত চাউল হেৰি পানীৰ লগত কিছুমান দৰৱ মিহলাই খোৱাব লাগে খোৱাই তাৰপিছত দুদিন তিনেদিনৰ পিছতহে সিহঁতে একদম ভাল বেমাৰ হোৱা মাত্ৰক কুকুৰা হাঁহ ভাল নহয় আৰু